হয় আমাৰ অঞ্চলত ব্যৱসায়ীক কামত ব্যৱহাৰ কৰিবপৰা প্ৰাকৃতিক সম্পদ বুলি ক'বলৈ গ'লে বহুতেই আছে বাৰু যিহেতু আমাৰ ইয়াৰ পৰিৱেশ সম্পূৰ্ণ সেউজীয়া গছ গছনিৰে ভৰা ইয়াত বিভিন্ন ধৰণৰ কাঠ পোৱা যায় সেই কাঠবোৰ বিকি কিছুলোকে জীৱিকা নিৰ্বাহ কৰে আৰু আনহাতে কিছুমান কাঠৰপৰা চকী মেজ টেবুল আদিবোৰ বনাওঁ আৰু আমাৰ ইয়াত বাঁহগছবোৰ বহুত সেই বাঁহবোৰ আমি এক নিৰ্দিষ্ট কামত বিক্ৰী কৰোঁ আৰু বহুতো প্ৰাকৃতিক সম্পদ আমাৰ ইয়াত পোৱা যায় তাতে আকৌ আমাৰ ইয়াত নৈ জান জুৰিবোৰ বেছি যে অলপ মাছৰ ব্যৱসায় কৰা হয়